অঁ বন্দিতা এই মানে এটা কথাৰ কাৰণে ফোন কৰিলোঁ এই দুধনৈ জন মন্দিৰ যে আছে তাতে মানে ত্ৰিছ তাৰিখত এটা ট্ৰেইনিং প্ৰগ্ৰেম আছে ত' মই ভাবিছোঁ যে ট্ৰেইনিং প্ৰগ্ৰেমটো হ'ব এইটো মানে কে'ক বৰ্তমান চলি আছে যে এই কে'ক বনোৱাৰ ওপৰত মানে এটা বিনামূলীয়া ট্ৰেইনিং প্ৰগ্ৰেম এটা হ'ব তো তহঁতৰ গাঁৱত মানে যিমানখিনি মানুহ বা তোৰ সমবয়সীয়া অ ছোৱালী আছে সেইখিনিয়ে পাৰ্টিচিপেট যদি কৰে মোৰ ওচৰত মানে অঁ তোৰ আছে তেনেকুৱা চিনাকি ন

অঁ হ'ব লগৰকেইটা মানে কমেও ধৰি ল অঁ বিছজনমান হ'লে ভাল অঁ অঁ চৰকাৰী স্কিমৰ পৰা আহিছে ইটোৰ কাৰণে মানে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু সম্পূৰ্ণ বিনা অঁ সম্পূৰ্ণ বিনামূলীয়া হয় এণ্ট্ৰি ফিজো নাই এক টকাও দিব নালাগে আৰু লগতে ট্ৰেইনিংটো দিয়াৰ পিছত শেষ যেতিয়া হ'ব তেতিয়া চাৰ্টিফিকেট এখন দিয়া হ'ব আৰু প্ৰশিক্ষণটো খুব ভাল মানে বৰ্তমান সময়ততো এইবিলাক পুৰা চলি আছে আৰু প্ৰশিক্ষণ লোৱাৰ পিছত মানে এইবিলাক আৰু ছোৱালীবিলাকে হেৰি কৰিব পাৰিব অঁ সংস্থাপন পাব অঁ সংস্থাপন মানে কি আৰু সেই আৰু বিক্ৰী কৰিব পাৰিব অঁ হ হ অঁ ত্ৰিছ তাৰিখ ত্ৰিছ তাৰিখ অঁ ত্ৰিছ তাৰিখে ত্ৰিছ তাৰিখে ওলালে হ'ল ত্ৰিছ তাৰিখ অঁ অঁ ঠিক আছে ঠিক আছে